গাৱলীয়া মানুহ গাওঁতে থাকো গতিকে গাওঁৰ থকা যেতিয়া গাওঁৰ মানুহৰ অকণমান হ'লেও খেতি পথাৰ আছেই আমাৰো সেইদৰে খেতি পথাৰ অকণমান আছে পথাৰলৈ যোৱা হয় খেতি কৰা হয় কিন্তু খেতি কৰিবলৈ আকৌ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সময় চাই কঠিয়া পেলাব লাগিব বৰষুণ হ'বনে নহ'ব দিব নে নিদিব কঠিয়া পাৰিব পাৰিম নে নোৱাৰিম বহুত চিন্তা কৰি চাই মেলি কঠিয়া তিয়াব লাগিব সেইমতে আকৌ কঠিয়া পাৰিব লাগিব বতৰ নহ'লে পানী কৰবাৰ পৰা ওচৰৰ নদী ডোঙাৰ পৰা আনি হ'লেও সিচি মেলি কঠিয়াখিনি পাৰিব লাগিব সেইবোৰ কৰিবৰ কাৰণে খেতিকণ তথাপিও কৰিব লাগিব আৰু এইপিনে আৰ্থিকভাৱে সমস্যাবিলাক আছেই টকা পইচাৰ কথা আছে সেইকাৰণে খেতিকণ নকৰিলে টকা পইচাখিনিও অপচয় হ'ব গতিকে সেইটোকাৰণে খেতি পথাৰ কৰোতে মেলোতে বহুত সাৱধানে বতৰ চাই সময় চাই সেইমতে খেতি পথাৰ কৰিব লাগিব বতৰ যদি বেছি বৰষুণ হয় তেতিয়াও ৰোব নোৱাৰি বৰষুণ কম হ'লেও নহ'ব সেইকাৰণে সময় চাই পেলাই বতৰৰ বৰষুণ হ'ব নে নহ'ব কৰবাত পানী হ'ব নেকি আকৌ চাই মেলি লৈহে আমি মাটি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে তথাপিও নহবলৈ গ'লে আকৌ পানী নহ'লে মেচিনৰ দ্বাৰা হ'লেও সিচি মেলি লৈ মেচিনৰে পানী সিচি মাটি ৰুব লাগিব সময়ততো ৰুবই লাগিব ৰোৱা আৰু নহ'লেতো বছৰটোৰ কাৰণে নহ'ব খেতিটো সদায় কৰা বস্তু নহয় বহাগ জেঠ আহাৰ শাওন এই চাৰিমাহতে খেতিৰ সময় গতিকে সেইখিনি সময় হাৰি গ'লে আমি আৰু আহিন কাতি মহীয়াতো বৰষুণ দিলেও বা কিবা অন্য উপায়েৰে হ'লেও আমাৰ কামত নিদিব গতিকে আমি সেই খেতি দিনকেইটা ভালদৰে যত্ন কৰি খেতি কৰিব লাগিব পানী নহ'লেও পানী অহাৰ ব্যৱস্থা কৰিব লাগিব তাৰপিছত আকৌ ৰোৱা সময়ততো সেইটো হবই আকৌ দোৱা দিনতো তেনেকুৱাকেই ধান দোৱা সময় চাব লাগিব বতৰ চাই পেলাই ধান পকিছেনে নাই নে চাই আন্দাজ কৰিব লাগিব সেইমতে যাব লাগিব পথাৰলৈ আৰু চৰাই চিৰিকতিৰো কথা আছে কিছুমান পথাৰত পকা ধান দেখিলে চৰাই জাক পাতি পৰে সেইবিলাককো চকু দিব লাগিব সেইবিলাকৰো কিবা ব্যৱস্থা কৰিব লাগিব দৰকাৰ মতে নহ'লে সোনকালে হ'লেও ভালকে নপকিলেও হয়তো কাটি আনিবলগীয়া হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত কিছুমান বতৰৰ কাৰণেও বা অন্য চৰাই চিৰিকতি আদিৰ কাৰণেও পাৰিবাৰিক সমস্যাৰ কাৰণেও কাটিবৰ কাৰণে তেনেকুৱা অসুবিধা হয় অকণমান আমাৰ আৰু আজিকালিতো পথাৰত ধান দোৱা ধান ৰোৱা খেতি কৰাৰ কাৰণে মানুহে ট্ৰেক্টৰেই ব্যৱহাৰ কৰে গৰু গাই অলপ কমেই বাৰু সেইকাৰণে সেইবিলাকৰ কাৰণেও পইচা পাতি দৰকাৰ আছে সেইকাৰণে পইচা পাতি পাবৰ কাৰণেও খেতি বাতিকণ যত্ন কৰি কৰিলেহে তাকে বেচি হ'লেও দুপইচা পাব পাৰি সেইকাৰণে খেতি বতৰৰ খেতিটো বতৰত আমি যত্ন সহকাৰে কৰিবই লাগিব বছৰৰ খেতিটো বছৰত গোটাই নল'লে পিছততো আৰু নহ'ব সেইটো কাৰণে অকল বতৰৰ ওপৰত আশা কৰি থাকিলেও নহ'ব আমি সেইদৰে পইচা পাতি খৰচ কৰি হ'লেও খেতি বাতি কৰিব লাগে খেতিকণ ভালদৰে হ'বৰ কাৰণে গতিকে তেনেকুৱা কিছুমান যাতে আমি অসুবিধাত পৰিবলগীয়া হয় কেতিয়াবা উপাই নাই গতিকে খেতি বাতিকণ তেনেকে আমি সমাধা কৰোঁ আৰু